হেল্ল' কোনে কৈছে অঁ হয় নেকি অঁ নিশ্চয় আৰু ক'বচোন নতুনকৈ পাটমুগাৰ মেখেলাৰ কেনেকুৱা দাৰ দাম আৰু কেনেকুৱা কেনেকুৱা তাৰমানে নতুন আছে নেকি ডিজাইন আচ্ছা হয় হয় কিমানমান ৰেঞ্জৰ ভিতৰত পাম আমি আচল পাট মুগাটো হয় কিন্তু মোক মানে একদম আচল মুগাটো লাগে পাটমুগাটো আৰু আপোনালোকৰ দোকানত পাম ন হয় আৰু আপোনালোকে ডিচকাউণ্ট ডিচকাউণ্ট দিয়ে নে হয় আমি মুঠতে অঁ পাঁচজোৰমান ল'ম আৰু পাঁচজোৰমান যদি লওঁ আপুনি অলপমান প্ৰতিজোৰতে অলপ অলপকৈ কমাই ধৰিব আৰু আপোনালোকৰ দোকানখন কোনটো কোনফালে আছিলেনো এড্ৰেছটো আপুনি

হয় নেকি আৰু মই যদি মানে ফোনতে চাব খোজো আপোনালোকৰ দোকানৰ কাপোৰবিলাক আপুনি দেখাব পাৰিব নে হোৱাটছআপ যোগে অঁ হয় আছে আৰু জি পে' আছে ন আপোনালোকৰ আচ্ছা তেনেহ'লে মই বাৰু আপুনি মোক হোৱাটছআপত ফটোবিলাক দিব মই চাই ল'ম তাৰপাছত যদি দাম দৰ মিলে আপোনাৰপৰা ল'ম মই ঠিক আছে বাৰু আপুনি ফ'টোখিনি দিব ধন্যবাদ